অঁ মই এই গুৱাহাটীৰপৰা আহিছোঁ ক'ব যাব বুলি এই যাওঁ যাব লাগিব ক'ত নামিব বুলি লাগিব অঁ নামিলোঁ এতিয়া ৰাস্তা মানে ধৰিব পৰা নাই কোনফালে যাব লাগিব কি কৰিব লাগিব

অঁ হয় অঁ অঁ অঁ অঁ অঁ গাড়ীখন নতুনকৈ আহিছোঁ মানে মই এইবাৰ প্ৰথম নতুনকৈ আহিছোঁহে কিহঁত আহিলোঁ মানে নাইট চুপাৰত আহিলোঁ নাইট চুপাৰত আহি কিনি তাত নামিলোঁ নামিখিনি এতিয়া মানে কোনফালে যাব লাগিব কি কৰিব লাগিব বোলো এই ৰীতামানি হাজৰিকা বাইদেউ বোলো সুধোচোন বোলো অঁ কামতে আহিছোঁ পাই ফুৰিবলৈ আহিছোঁ এতিয়া বহুতদিন ৰাস্তা পদূলি আকৌ অঁ চিনি নাপাওঁ বোলো চিনাকি হ'বলৈ আহিছোঁ

অঁ কোনডোখৰত নামিব লাগিব এতিয়া গাড়ীৰপৰা অঁ অঁ তাত ক'লেও হৈ যাব ন অঁ অঁ অঁ অঁ অঁ এই তাতে দাম ঠাইতে নাইব লাগিব ন হয় নেকি

অঁ তুমি ইয়াত এইবোৰ হোটেল চটেল কিবা এতিয়া চিনি পোৱা নেকি তাত এনে হোটেলত মানে থাকিবলৈ কিবা এটা ব্যৱস্থা চিৱস্থা কৰিবলৈ

অঁ অঁ অঁ অঁ পাহাৰ পৰ্বত সেইবোৰ চাব পাৰিম ন অঁ অঁ ঠিক আছে বাৰু তোমালৈ আকৌ মোক ফোন মাৰিম বাৰু তুমি এতিয়া কি কৰিছানো অঁ অঁ অঁ অঁ কৰিম বাৰু অঁ অঁ অঁ অঁ